আমাৰ গাঁৱৰ শ সৎকাৰৰ বাবে যিদিনা লোকজন মৃত্যু হয় তেওঁক ছছানলৈ লৈ গৈ স সন্মানেৰে সৎকাৰ কৰা হয় আৰু তিনি দিনলৈ তেওঁলোকৰ পৰিয়ালে কোনো আহাৰ গ্ৰহণ নকৰে তিনি দিনৰ পাছত পাছৰ পৰাই দিনে এবাৰকে আহাৰ গ্ৰহণ কৰে আৰু দহদিনৰ দিনা দহা নামৰ এটা ধৰ্মীয় অনুষ্ঠান আয়োজিত কৰা হয় এঘাৰ দিনৰ দিনা কাজ নামে অনুষ্ঠান কৰা হয় আৰু তেৰ দিনৰ দিনা দিনা মৎস্যস্পৰ্শ কৰে আৰু ত্ৰিছ দিনৰ দিনা মাহেকীয়া আৰু ছমাহত ছমহীয়া আৰু বছৰেকত বছৰেকীয়া অনুষ্ঠানটো আয়োজন কৰা হয়